মই এটা গোটত যোগদান কৰিছিলোঁ যিটো আমাৰ দহজন সদস্যৰ এটা গোট বনায় বেংকত একাউণ্ট যিটো গোটত গুট গোট এটা কৰি যায় কৰে কৰা হয় যিটো তেনেকুৱা এটা গোটত মই যোগদান কৰিছিলোঁ গোটৰ অভিজ্ঞতা বুলিবলৈ বহুতখিনিয়ে আছে ধৰক গোটটোৰ পৰা আমাৰ বহুতখিনি গোটটোত থাকি বহুতখিনি আমাৰ সমস্যাৰ সমাধান হৈছিলে বহুত সহায় হয় ইজনে সিজনক সহায় ক পৰা সহায় পোৱা হয় লগতে বহুত নজনা কথা ওচৰত জানিবও পৰা গৈছিলে সেইখিনি আমাৰ পৰা হৈছিলে আমাৰ মাজত হৈছিলে এজনে এজনে সহায় কৰা পৰা আৰ্থিকভাৱে সহায় হওক মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক চবভাগে আমাৰ সহায় পোৱা হৈছিলে গোটৰ পৰা তেনেকুৱাই হৈছিলে আৰু বিষেশকৈ গোটৰ পৰা আমাক বহুত শিক্ষা পালোঁ আমি শিকিলোঁ যেনে আমি এটা গোট খুলিলে সেই গোটৰ পৰা আমি আজিকালি চৰকাৰে বহুত সুবিধা দিয়ে নানা ধৰণৰ স্কীম আছে স্কীমৰ থ্রোৱেদি আমাৰ বহুতখিনি সুবিধা হয় খেতি পথাৰৰ ক্ষেত্ৰতে হওক বা বিজনেছৰ ক্ষেত্ৰতে হওক বা আপোনাৰ সৰু ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতে হওক বহুত ক্ষেত্ৰত মানে সহায় হয় প্ৰথম কৈ লৈছো আমাৰ খেতিপথাৰ ক্ষেত্ৰত খেতিপথাৰ ধৰি লওক আমাৰ খেতি কৰিবৰ কাৰণে আমাৰ গোটৰ মাজত চৰকাৰে ট্ৰেক্টৰ দিয়ে আদি কৰি আৰ্থিকভাৱে সাৰৰ ৰাসায়নিক সাৰ লগতে আপোনাৰ কীটনাশক দ্ৰব্য পৰা আদি কৰি বহুতখিনি সহায় পোৱা যায় গোটৰ গোটলৈ গোটৰ গোটলৈ আহে আৰু দ্বিতীয়তে ধৰি লওক আপোনাৰ বেংকে যি কোনো ব্যৱসায়ৰ ক্ষেত্ৰত লোন দিয়ে ব্যৱসায় কৰিবৰ কাৰণে সেই লোনৰ থ্রোৱেদিও বহুতখিনি ব্যৱসায় ক্ষেত্ৰত স্বাৱলম্বী হ'ব পৰা যায় মানুহকেইজন আৰু ক্ষেত্ৰত সৰু ক্ষুদ্ৰ উদ্যোগ আজিকালি গোটৰ পৰা উঠিছে যিবোৰ চৰকাৰী সহায়ৰ ফলত বা লোনৰ ফলত গঢ়ি উঠিছে সেইখিনি আৰ্থিকভাৱে বহুত সকাহ পাইছে বহুত গোট ধৰি লওক সৰু সৰু গোট আপোনাৰ কাগজৰ ফেক্টৰী হওক সৰু কাগজক ক্ষুদ্ৰ প্লেট ডিছপজেল প্লেটপা আদি কৰি বহুত বহুত নানা ধৰণৰ গোট কৰা হয় গাড়ীৰ ক্ষেত্ৰত হওক আৰু আপোনাৰ মেচিন হওক মৰামৰ মেচিন হওক এনেকুৱা বহুতখিনি সমস্যা আৰ্থিক সমস্যা সমাধান হয় গোটৰ থ্ৰোৱেদি সেইকাৰণে মানে গোটত যোগদান কৰাৰ ফলত বহুত নাজান জানিবলগীয়া নাজানিবলগীয়া কথা জানিলোঁ আৰু বহুত সহায় হ'ল আৰু বহুভাগে উপকৃতও হ'লোঁ